এখন দেশ স্বাধীন হ'লেই সেই দেশখন সুচাৰুৰূপে পৰিচালিত নহয় দেশখন সুচাৰুৰূপে পৰিচালিত কৰিবলৈ হ'লে কিছুমান নীতি নিয়ম নিৰ্ধাৰণ কৰিব লগা হয় সেই নীতি নিয়মখিনি যিখন মানে কাকতত সংস্থাপন কৰা হয় লিপিবদ্ধ কৰা হয় সেইখনক সংবিধান বোলা হয় সংবিধানখন হৈছে দেশখনৰ মানে জীৱনস্বৰূপ সংবিধানখন হ'লেহে দেশখন সুচাৰুৰূপে পৰিচালনা কৰিব পাৰিব এনেই সম্ভৱ নহয় নহ'লে এনেই অৰাজকতাৰ সৃষ্টি হ'ব অৰাজকতাৰ সৃষ্টি হ'লে দেশখনৰ কোনো উন্নয়নমূলক কাম কাজ নহ'ব সংবিধান বুলি সংবিধান বুলি কোৱাৰ লগে লগে বহু তাত নীতি নিয়ম থাকে আপোনাৰ সংবিধানৰ কিছুমান পৰি মানে পন্থা থাকে সেই পন্থাবিলাক সুচাৰুৰূপে মানে পৰিচালনা কৰিলেহে দেশখন সুস্থিৰভাৱে পৰিচালনা কৰাত দেশৰ শাসন কৰোঁতাসকলৰ সুবিধা হয় দেশৰ শাসন কৰোঁতাসকলে সেই সংবিধানৰ লিপিবদ্ধ নীতি নিয়ম অনুসৰি মানে দেশখন পৰিচালিত কৰে সংবিধানত আপোনাৰ বহুত ধৰণৰ নীতি নিয়ম লিপিবদ্ধ থাকে যেনে ধৰি লওক আপোনাৰ ব্যক্তি স্বাধীনতা মানে স্বাস্থ্যৰ পৰীক্ষা আপোনাৰ স্বাস্থ্যৰ কথা থাকে ব্যক্তি স্বাধীনতাৰ কথা থাকে নাৰী সুৰক্ষাৰ কথা থাকে দেশখনৰ সুৰক্ষাৰ কথা থাকে দেশখনৰ মানে সুৰক্ষাৰ কাৰণে কি কি বাহিনীৰ প্ৰয়োজন হ'ব সেইবিলাক কথা লিখা থাকে সেইবিলাক কথা লিখা থাকিলেহে আপোনাৰ মানে সংবিধানখনৰ দেশখনত জনসাধাৰণে বাস কৰা জনসাধাৰণাৰ কাৰণে তেওঁলোকৰ সুবিধাখিনি ভোগ কৰিব পাৰিব সংবিধান নহ'লে অসুবিধা হ'ব বহুত অসুবিধা হ'ব অৰাজকতাৰ সৃষ্টি হ'ব মানে মানুহৰ ভিতৰত নীতি নিয়ম নোহোৱা হ'ব গতিকে মানে সংবিধানখন হৈছে ডাঙৰ ভূমিকা এখন শাসন ব্যৱস্থাত সংবিধানখন হ'লেহে শাসন ব্যৱস্থা সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব শাসন কৰ্তাসকলে এতিয়া সংবিধানে কি এখন দেশত কি কি অধিকাৰ দিয়ে গোটেইখিনি অধিকাৰ আপোনাৰ সংবিধানখনৰ সংবিধানখনত মানে লিপিবদ্ধ কৰা থাকে সেই অনুসৰি সংবিধানখনৰ আপোনাৰ নীতি নিয়মে দেশৰ জনসাধাৰণক কি ধৰণে আগবঢ়াই লৈ যাব কেনেধৰণে পৰিচালিত হ'ব মানুহখিনি ধৰি লওক এতিয়া ব্যক্তি স্বাধীনতা আপোনাৰ কথোপকথনৰ যিটো স্বাধীনতা আপুনি সেইখিনি স্বাধীনতা যদি জনসাধাৰণৰ মাজত নাথাকে তেওঁলোকে কেনেধৰণে মানে কিবা এটা কোনো কাম যদি কৰা অধিকাৰ নাপায় তেওঁলোকে কেনেকে আগবাঢ়ি যাব জীৱনত শিক্ষাৰ ক্ষেত্ৰত যদি তেওঁলোকৰ যদি শিক্ষাৰ অধিকাৰটো নাথাকে চৰকাৰে কেনেকে সেই মানুহখিনিক সেইকাৰণে সংবিধানে বহুত শিক্ষা ক্ষেত্ৰত হওক ব্যক্তি স্বাধীনতাৰ ক্ষেত্ৰত হওক স্বাস্থ্যৰ ক্ষেত্ৰত হওক বহু নীতি নিয়ম বান্ধি কৰি দিয়ে সেই নীতি নিয়মমতেই চৰকাৰে মানে দেশখন পৰিচালনা কৰে দেশখন পৰিচালনা কৰিলে দেশখনৰ জনসাধাৰণে মানে ঠিক সেইমতে আগবাঢ়ি যায় যে আৰু এটা কথা যে খেতি মাটি আপোনাৰ জলসিঞ্চনৰ ব্যৱস্থা এইবিলাক গোটেইবিলাক সংবিধানত মানে কেনেধৰণে কি কৰিলে ৰাইজৰ উপকৃত হ'ব খেতিপথাৰ কেনেকে পৰিচালনা হ'ব ভাগে ভাগে তেওঁলোকে গোটেইখিনি মানে হেৰি কৰিলে মানে এখন দেশৰ শাসন ব্যৱস্থাত যদি সংবিধান নাথাকে সংবিধানত যদি ব্যৱহৃত নহয় তেনেহ'লে সেইখন দেশৰ পৰিচালনাত কোনো মানে সুশাসন নাথাকে কুশাসনে বাঁহ ল'ব কুশাসনে বাঁহ লোৱাৰ লগে লগে মানুহখিনি মানে হেৰি হয় আপোনাৰ কি বুলি ক'ম এক একো নায়কত্যবাদী হয় একনায়কত্যবাদী হৈ পেলাই জনসাধাৰণ ওপৰত অত্যাচাৰ হ'ব অত্যাচাৰ হোৱাৰ লগে লগে মানে শাসক শাসকসকলেও অসুবিধাত পৰিব জনসাধাৰণেও তেওঁলোকৰ মানে যিখিনি ভোগ কৰিবলগীয়া নিয়ম নীতি সেইবিলাকো ভোগ কৰিব নাপাব মানে তেনেকেই অসুবিধাত পৰি যাব গতিকে শাসন ব্যৱস্থাত সংবিধানখনৰ ভূমিকা যথেষ্ট আছে আৰু সংবিধানখন সংবিধান নহ'লে শাসন ব্যৱস্থাত কোনো মানে ভূমিকা হেৰি নহ'ব মানে চলিব নোৱাৰিব গতিকে এখন দেশ চলিবলৈ হ'লে এখন দেশ আগব দোপতদোপে উন্নতিৰ পথত আগবাঢ়ি যাবলৈ হ'লে সংবিধানৰ থকাটো খুব ভূমিকা বহুত মানে প্ৰয়োজন বুলি মই ভাবোঁ আৰু সংবিধান নহ'লে এখন দেশৰ কোনো উন্নতি সাধন হ'ব কেতিয়াও নোৱাৰে বুলি মোৰ দৃঢ় বিশ্বাস সেইখিনিয়ে আৰু সংবিধানকলৈ পেলাইনো কি ক'ম আৰু